হয় যেতিয়া আমাৰ ঘৰৰ আগফালে ফুল তেনেধৰণৰ ফুলে তেতিয়া আমাৰ দেখিও বহুত ভাল লাগে ঘৰটোৰ পৰিৱেশটোৱে ভাল হৈ যায় দেখিবলৈ শুৱনি এটা আহি যায় সেইটো আমি ধুনীয়াকৈ ৰাখিব লাগিব তেতিয়া ভালকৈও ধুনীয়া ফুল আদি কৰি দেখিবলৈও শুৱলা হ'ব পানী দুনী ধুনীয়াকৈ দিব লাগিব সাৰ সুৰ দিব লাগিব তেতিয়া ফুলপাহ তেনেকৈ আমাৰ বাগিচাখন ধুনীয়াকৈ হৈ পৰিব লগতে পখিলাৰ পৰা আদি কৰি ধুনীয়া ধুনীয়া পখিলা আহিব ধুনীয়া গোন্ধ মাৰিব সেইখিনি তাৰপাছত ৰাতিপুৱা ধুনীয়াকৈ ৰাতিপুৱা সোনকালে উঠিলে উঠি পেলাই যেতিয়া পানী দুনী দিওঁ বা ধুনীয়া ফুল ফুলা আমি আমাৰ বাগিচাখন দেখোঁ তেতিয়া আমাৰ মনটোও ভাল লাগি যায় তেনেধৰণৰ পখিলাৰ পৰা আদি কৰি সকলো দেখি ধুনীয়া গোন্ধ আহে সেইখিনি দেখি আমাৰ মন চন ভাল লাগি যায় সেইকাৰণে আমি যিমান পাৰোঁ আমাৰ বাগিচাখন পূৰা চাফাৰ পৰা আদি কৰি তেনেকৈ ৰাখিলে আমাৰো ভাল হয় সাৰ সুৰৰ পৰা আদি কৰি যেনেকৈ গৰু গোবৰ তেনেধৰণৰ দি আমি বাগিচাখন ধুনীয়া বা আৰু ডাঙৰ কৰিব পাৰোঁ ফুল বিভিন্ন ধৰণৰ ফুল ৰুলে আমি ভাল লাগে দেখিবলৈ বিভিন্ন ধৰণৰ ফুল পায় সেই ফুলৰ যদি আমি খুব বেছি হ'লেও দহ বা আঠবিধ বা দহবিধ আমি তেনেকৈ লগাওঁ দেখিবলৈ আমাৰ শুৱলা হ'ব ধুনীয়া লাগিব ফুলখিনি ফুলি থাকিলেও আমাৰ মনটোও ভাল লাগে দূৰৰ পৰা হ'লেও বা ওচৰৰ পৰা হ'লেও দেখি বহুত ভাল লাগি যায় ধুনীয়া গোন্ধ মাৰে ফু পখিলা আহে তেনেধৰণৰ আমাৰ ঘৰৰ পৰিৱেশটোও ভাল হৈ যোৱাৰ নিচিনা হৈ যায় সেই তেনেকৈ আমি পুৰষ্কাৰ পূৰা চাফাকৈ পৰিষ্কাৰ হিচাপে ৰাখিলে ভাল লাগে তেনেধৰণে আমাৰ বাগিচাখন চাফা তফা ৰাখিলে বৰ ভাল লাগে মনটো তেনেধৰণে আমি সকলো চাফা চি চাফাকৈ ৰাখিলে আমাৰ বাগিছাখনো বৰ ধুনীয়া লাগিব আৰু মনটোও ভাল লাগি থাকে